শুনিছোঁ অঁ কি কৰিছা ময়ো এনেই ভাল ভাল তোমাৰ ভালনে অঁ অঁ ক'ত যাবা অঁ মৰাণহাটৰ হ'লত এতিয়া বৰ্তমান কি চিনেমা দি আছে ভাল অঁ মৰাণ হ'লটোত চাবলৈ ভালনে অঁ আচ্ছা অঁ তেন্তে চাব পাৰি পাৰি অঁ টিকেট কৰিব লাগিব অঁ অনলাইনত ফাৰ্ষ্টতে চাই লোৱা যে টিকেট মানে খালী আছেনে নাই যদি খালী থাকে যদি খালী থাকে মানে তেতিয়া বুক কৰি দিব পাৰি আৰু যদি বোলে নাই তেতিয়া গৈ হ'লেও চাব লাগিব অঁ তেনেহ'লে অফলাইনৰে ঠিক আছে ওচৰতে যেতিয়া পতককৈ গৈ তাতে কৰি মেলি চাব পাৰিম অঁ সেইটো হয় সেই সেইটোৱে ফেচিলিটি এটা আছে আৰু অঁ অকল তুমি ময়ে যামনে আৰু কাৰোবাক লগ ধৰিম বুলি ভাবিছা অঁ গোটেই ফ্ৰেণ্ডছখিনি গ'লে ভাল লাগিব

অঁ পাৰি ক'লগেট হেল্ল' অঁ